আমাৰ ঠাইবিলাকৰ নাম হৈছে চামগুৰি পতিয়ৰী পেৰাভাৰী পহুমৰা মুদৈগাঁও বনগাঁও মেখেলিগাঁও ৰাওনাপাৰ পেৰাভাৰী চাৰিঙীয়াআটী কমলাবাৰী গড়মূৰ ফুলনি জেংৰাই ঢকুৱাখানা লখিমপুৰ শিৱসাগৰ যোৰহাট তিতাবৰ বৰহোলা নাজিৰা গেলেকী ৰঙাচাঁহী